আমি আমি অসমীয়া জাতি মানুহবিলাকে কি কৰোঁ আমাৰ যেতিয়া আমি চাদৰ মেখেলা পৰিধান কৰোঁ অসমীয়া হওক মানুহে মানুহখিনিয়ে যেনে ধৰক চাদৰ চাদৰ মেখেলা ব্লাউজ এনেকুৱা ধৰক চাদৰ পিন্ধো সেইবিলাক কেতিয়া পিন্ধো আমি যেতিয়া ধৰক আপোনাৰ নামঘৰত যাবলগীয়া হয় তেতিয়া আমাৰ সৰুৰ পৰা ডাঙৰলৈকে যিমান ধৰক ছোৱালী ভিতৰত ধৰক ছোৱালীয়ে হওক বা বোৱাৰীয়ে হওক সকলোৱে কি কৰে পেলাই সকলোৱে আমাৰ নামঘৰলৈ যেতিয়া যাবলগীয়া হয় তেতিয়া সকলোৱে চাদৰ মেখেলা পিন্ধি যাবলগীয়া হয় আৰু পুৰুষস মহিলাসকলে আৰু পুৰুষসকলে কি পিন্ধিব লাগে ধূতি ধূতি পিন্ধিব লাগে তাৰপিছত এইবিলাক ধৰক গামোচা ল'ব লাগে তাৰপৰা চেলেং ল'ব লাগে আৰু চেলেং ধূতি চেলেং গামোচা সেয়া লৈ যায় আৰু আমাৰ মহিলাসকলে কি কৰে যিসকল ছোৱালী থাকে তেওঁলোকে তেওঁলোকৰো তেওঁলোকে ডিঙিত কি ল'ব লাগে গামোচা ল'ব লাগে কিয়নো নামঘৰলৈ যেতিয়া যোৱা হয় আৰু চাদৰ মেখেলা পিন্ধাৰ লগতে গামোচাও ল'ব লাগে কিন্তু যিসকল বোৱাৰী মানুহ থাকে বোৱাৰীসকলে কি কৰিব লাগে নামঘৰলৈ যেতিয়া যায় তেওঁলোকে কিন্তু চেলেং হৈহে লৈ যাব লাগে আৰু কি এই ইয়াৰ লগতে আমাৰ কি কি আছে ধৰক গামখাৰু বহাগ বিহু আহিলে বহাগ যেনেকৈ ধৰক বহাগ বিহু আহিলে বহাগ মাহত আমাৰ সকলোৱে নতুন নতুন কাপোৰ পিন্ধে আৰু বিহু বিহু বিহুৰ নাচিব লাগে তেতিয়া কি কৰে বিহু নাচিব হ'লে মূগাৰ মেখেলা ৰিহা তাৰপিছত আপোনাৰ ল'ব লাগে গামখাৰু আকৌ এবিধ দুগদুগী আকৌ এনেকে ৰিহা গামখাৰু দুগদুগী এনেকে ধৰক কিছুমান অলং কিছুমান ধৰক হেৰি থাকে বস্ কাপোৰো থাকে আৰু লগতে গহণাও মানে পিন্ধিব লাগে